আমাৰ গাঁৱত চুনিলবোৰ বৰা বুলি এজন আছে হয় তেওঁ মানে বিখ্যাত বিখ্যাত বুলি নহয় আৰু মানে এইবিলাক থলুৱা তেওঁ জেগাবিলাকলৈ গ'লে তেওঁ দেখুৱাই তেওঁৰ ইউটিউব চেনেলত আৰু চাই খুবেই ভাল লাগে তেওঁৰ কথা বতৰাবোৰো ভাল লাগে আৰু নতুনকৈ নহয় মানে এতিয়া বহুতখিনিয়ে মানে তেওঁ আগবাঢ়িছে আৰু ভাল লাগে আৰু অন্য মনোৰঞ্জন বুলি ক'বলৈ গ'লে হিন্দীটো এইবোৰ চাওঁ টি ভি মোবাইলতো দেখোঁ মানে ভাল লাগে কিছুমান বেলেগ ভাষাৰো মানে হিন্দী হিন্দীবোৰত ভাল লাগে কিছুমান মনোৰঞ্জন বহুতো পোৱা পোৱা যায় যে তেওঁৰ চেনেলটো বহুতখিনিয়ে আছে বহুতখিনি জেগালৈ যাওঁ মানে নগ'লৈও তেওঁৰ চেনেলৰদ্বাৰা মানে জেগাবোৰ চাব পাৰোঁ আৰু ভাল লাগে কিছুমান